আমি ঘৰত বাগিছা এখন পাতিবলৈ হ'লে কিছু খৰচ আছে নোহোৱা নহয় কিন্তু খৰচ নোহোৱাকৈও এখন বাগিচা তৈয়াৰ কৰিব পাৰে যেনে ধৰক ঘৰত গৰু আছে গৰু পুহিছোঁ গৰুৰ গোবৰখিনি কামত আহে গৰু গোবৰখিনি শুকুৱাই মেলি বাগিছাত দিলে শস্য ভাল হয় বা হাঁহ কুকুৰা পুহিলেও হাঁহৰ মলখিনি শুকুৱাই মেলি সাৰ হিচাপে ব্যৱহাৰ কৰিলে শাক পাচলি ভাল হয় আৰু বজাৰৰ পৰা কিনি অনা সাৰ ব্যৱহাৰ নকৰি পেলাই এইখিনিয়ে ব্যৱহাৰ কৰিলে অতি কম খৰচত শাক পাচলি উৎপাদন কৰিব পৰা যায় আৰু ঘৰত ব্যৱহাৰ কৰিব পৰা যায় লগতে কিছুমান শাক পাচলি এনেকুৱা আছে গুটিৰ পৰা হয় সেই গুটিখিনি যদি অকণমান পূৰঠ হৈ পেলাই শুকুৱাই পেলাই থোৱা হয় পূৰঠ কৰি শুকুৱাই থোৱা হয় তেতিয়া সেই গুটিৰ পৰা আকৌ নতুনকৈ পুলি গজাই পেলাই সেইখিনি বহাই ল'ব পাৰে সেইকাৰণে বজাৰৰ পৰা নিকিনাকৈ ঘৰতে পুলি প্ৰস্তুত কৰি বাগিছাখন তৈয়াৰ কৰিব পাৰি আৰু সেই বাগিছাখনতে আমাৰ বহুতখিনি কামত আহে খৰছটো কম পাকঘৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ পাচলি বাৰীতে প্ৰস্তুত কৰি উলিয়াই ল'ব পাৰে ব্যৱহাৰ কৰিব পাৰে আৰু বিশেষকৈ আমাৰ পাকঘৰত ব্যৱহাৰ কৰা পাচলিসমূহ যদি নিজৰ কম খৰচতে উৎপাদন কৰিব পাৰে তেতিয়া আমাৰ অইন খৰচখিনি বাদ দি পেলাই এইখিনি খৰচটো ভাবিব লগা নহয়